মই ঘৰত তই আজি ইমান দিন হ'ল মোলৈ মনত পৰিলে

বাকী তোৰ খবৰ খাতিবিলাক ক'চোন এই তোৰ চাউণ্ডটো অহাই নাই মোলৈ এই ভালকৈ চাউণ্ডটো অহা নাই অঁ এতিয়া শুনিছোঁ নেটটো একেবাৰে নাই নেকি তোৰ তাত সেইকণ জাগা প পৰা কথা পাতিলে মই একোৱে শুনা নাপাম নাই চাউণ্ডটো ভালকৈ হয়নে তই ক'ত আছ'নো ইমান হেৰি জেগা নেট নাইকিয়া জেগাত আছ'নে মাজে মাজে চাউণ্ডটো আহে মাজে নাহে অঁ ক তই কেলে ফোন কৰিছিলি

প্রথম মিটিং এখন পাতিব লাগিব গাঁৱত তাতে গাঁৱত ধৰি ল গাঁৱৰ গাঁৱৰ মানুহ কেইটামানকো মাতিব লাগিব বয়োজ্যেষ্ঠ আৰু লগতে যিমানখিনি ল মানে ল'ৰা আছে যুৱক অঁ অঁ এই সিহঁতক গোটেইখিনিকে মাতিব লাগিব মাতি প্রথম মিটিংখন পাতি আমি এখন এপ্লিকেশ্যন লিখিব লাগিব আমাৰ থানালৈ থানাখন আমাৰ পৰেতো অঁ আমি এখন এপ্লিকেশ্যন লিখিব লাগিব তাৰপা এটা অৰ্ডাৰ ল'ব লাগিবে আমি আজিকালি বুলি ক'লে গাঁৱতে পাতিব নোৱাৰোঁ প্রথম তালৈ তহঁতৰ লগত যোগাযোগ কৰিব লাগিব সিহঁতে ধৰি ল আমাক সেইখিনি কেনেকৈ কি আগবাঢ়িব লাগিব আকৌ আমি প্ৰত্যেকে ফটো দিব লাগিব তাত গতিকে তাত অঁ আমাৰ ফটো আমাৰ আই ডি প্রুফখিনি তাত জমা কৰিব লাগিব আকৌ গাঁৱত আমাৰ গাঁৱলৈ সোমোৱা ৰাস্তা আমাৰ গাঁওখন দুইপিনে পৰা ইপিনে সোমাব পাৰি দুই পিনে মাজ যিটো মানে আমাৰ গাঁও পৰিছে তাতে সেই এখন চাই অঁ তাত এখন চাইনবৰ্ড মাৰিব লাগিব এই গাঁওখনত মিটিংখনত সৰ্বসন্মতিক্রমে প্ৰেচিডেণ্ট আৰু ছেক্রেটেৰী পাতিব লাগিব তাত প্ৰেচিডেণ্ট ছেক্রেটেৰী হোৱাৰ পিছত এই মানুহকেইটাৰ সৈতে গাঁৱৰে আৰু চাৰিজন ল'ৰা সৈতে এখন থানালৈ গৈ পিনে এপ্লিকেশ্যনখন দি যে আমি খুলিছোঁ তেনেকৈ গ'লে এতিয়া ধৰি ল গাঁৱতে গৰু চুৰে নিছে কিবা হৈছে বা অপ্রীতিকৰ কিছুমান যদি ঘটনা ঘটে অচিনাকি মানুহ যদি ৰাতি সোমায় এনেকুৱা কিছুমান কণ্ডিশ্যনত মানে থানাত এপ্লিকেশ্যন দি ল'ব লাগিব থানাই আমাক পাৰ্মিশ্যন লিখিব এছ ডি অফিচৰ পৰা আমালৈ খবৰ আহিব মাজে মাজে আকৌ আমি পহৰা দিব লাগিব গাঁৱত অঁ এনেই বুলি কৈ এনেই লেবেল দি পিনি হেৰিখন মাৰি থলেও নহ'ব চাইনব'ৰ্ডখন কেতিয়াবা আকৌ পে অঁ থানা পেট্ৰলিং পাৰ্টি আহি যদি নাপায়হি আকৌ সেইমতে আকৌ দিগদাৰ জগৰ লাগিব সেইটো কাৰণে মানে বস্তুটো ভালকৈ আলোচনা কৰি গাঁৱৰ মাজতে ক্লিয়াৰ কৰি ল'ব লাগিব সেইটোকে নহয় যদি এনেই ধৰি ল ফকতীয়াকৈ বোলে গাঁৱতে মিটিং এখন পাতি এনেকৈ কৰিলে নহ'ব গাঁৱৰ গোটেই ধৰক কোনোবা ধৰি ল ডাঙৰ ডাঙৰ মানুহকেইজন মাতিব লাগিব ল'ৰা গোটেইখিনি থাকিব লাগিব যোন এই বস্তুটোৰ ওপৰত ইণ্টাৰেষ্ট সেইখিনি কৰাৰ পিছত কি কৰিব লাগিব প্ৰথম গাঁৱৰ মানুহজনৰ লগত আলোচনা কৰিব লাগিব যে আমি পাৰ্টি এটা খোলোঁ এনে কি কৰিব লাগিব কি কৰিব লাগিব প্রথম মানুহকেইটাৰ লগত আলোচনা কৰিব লাগিব মই কোৱা প্ৰচেছমতে যাব লাগিব আৰু তহঁতৰ খুৰা তহঁতৰ খুৰা পুলিচত থাকে ধৰি ল তহঁতৰ খুৰাৰ লগত খুৰাক মাতিলোঁ খুৰাই ধৰি ল পৰামৰ্শ দিলে যে এনেকৈ এনেকৈ কৰিব লাগিব এতিয়া আমাৰ গাঁৱতে দেখুন দুই তিনিটা পুলিচৰ মানুহ আছে তে সিহঁত লগতো আলোচনা কৰি পিনি কথা পাতোঁ অঁ সেইমতে যাব লাগিব মানে কিন্তু গাঁৱত প্ৰথম মিটিংখনত গোটেই মানুহখিনি প্ৰত্যেক ঘৰে ঘৰে গৈ দুটামান ল'ৰাই আগভাগ লৈ সেই কামটো কৰিব লাগিব এতিয়া বৰ্তমান টাইমত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ফটো আকৌ পাছবুক আকৌ চৰকাৰৰ পিনৰ পৰা পইচা এটাও দিয়ে মানে লিখীয়াকৈ সেই বস্তুটো কৰা হ'ব তই কাম এটা কৰিবি তই মিটিংখন কৰাৰ আগত তই ভালকৈ মোকতো জনালি তেনেকৈ আৰু খুব কমেও পোন্ধৰ বিছটা ল'ৰা গাঁৱৰ পাতি ল পাতি লৈ পিনি যদি সিহঁতে চবেই যদি মোৰ লিখীয়াকৈ বোলে হ'ব এইটো কৰিলে ভাল হয় তেতিয়া গাঁৱৰ নামঘৰতে মিটিং এখন দিয়াৰ ব্যৱস্থা কৰ বা স্কুলতে হ'লেও দি দে ক'বি প্ৰায় আমাৰ যিকেইটা পুলিচত কৰে সেই মানুহকেইটাক ক'লি জনা বুজা মানুহকেইটামানকো ক'লি সেইকেইটা কৰাৰ পিছত আমি গোটেই কাগজ পত্র লৈ পিনি থানাত যোগাযোগ কৰিলোঁ তে তেওঁলোকে আমাক যিমতে পৰামৰ্শ দিয়ে সেইমতে কৰিম আৰু তই কাম এটা কৰিবি গধূলি মোৰ ওচৰলৈ এপাক আহিবি হ'ব অঁ